হেল অঁ হেল্ল' অঁ হয় কওকচোন হয় হয় অঁ এতিয়াতো শাক পাচলি খেতি হৈছে ধান খেতি প্ৰায় শেষ হ'বলৈ হৈছেগৈ তাৰপিছতে আৰু বিভিন্ন ধৰণৰ খেতি আছে কল খেতি আছে তাৰপা মই এতিয়া চব্জি খেতিয়ে অলপ আৰু ধান খেতি চহায় কৰি আছোঁ সামৰি আছোঁ অঁ ধান খেতিটো আমি সাধাৰণতে জৈৱিক পদ্ধতিতে খেতিটো কৰি আছো আৰু জৈৱিক পদ্ধতিত প্ৰথম পাই ক'বলৈ গ'লে পুৰঠ বীজখিনি আমি সংৰক্ষণ কৰি দুদি দুদিন আমি তিয়াই থওঁ ধানখিনি তাৰপিছত পখা ওলোৱাৰ পিছত কঠীয়া তলিত আমি ধানখিনি ছটিয়াই কঠীয়া ওলোৱাৰ পৰা ত্ৰিছ চল্লিছ দিনমানৰ পিছত আমি পথাৰত হাল বাই যোনখিনি আমি চব মাটিখিনি চহাই থওঁ কৃষি উপযোগীৰ বাবে তাৰাপা সেইখিনিত আমি ৰোপণ কৰা হয় ৰোৱণি দ্বাৰা তাপা ৰোপণ কৰাৰ পিছতে সত্তৰ পৰা আশী দিনৰ ভিতৰত ধানখিনি পূৰঠহৈ ধান হৈ ওলাই আহে তাৰপিছতে আমি ধানখিনি কাটি ঘৰলৈ অনাৰ পিছত মৰনা মাৰি ধান হিচাপে আমি উলিয়াওঁ ধান খেতিটো তেনেদৰে কৰা হয় হয় বজাৰত মানে আজিকালি বী বীজ ভাণ্ডাৰবিলাকত এইবিলাক বিভিন্ন প্ৰজাতিৰ ধান পোৱা যায় বীজ কিন্তু তেনেকুৱা খেতি এতিয়ালৈকে কৰা নাই বা আমাৰ স্থানীয় বাবে যোনখিনি ধান খেতি আছে সেইখিনি কৰি আছোঁ আৰু আৰ্থিকভাৱে ক'বলৈ গ'লে ধান সৰহকৈ উৎপাদন হ'লে নিশ্চয় আৰ্থিকভাৱে কৃষকসকল উপকৃত হ'বই বিকিব পাৰিব বে বেপাৰীসকলো আহে বা মিলতো তাৰ ধানখিনি বিক্ৰী কৰিব পাৰে

অঁ ব পুৰণি অঁ পুৰণি ক'ব গ'লে আমাৰ এতিয়া এই বৰা ধান আছে জহা আছে তাৰপিছতে ৰঞ্জিতটো এতিয়া নতুনেই বাৰু ৰঞ্জিতটো কৰা হৈছে অলপ তাৰপা আইজং আছে তাৰপিছতে চেনীলাহী ছইলাহী এইবিলাক খেতি আমাৰ এতিয়া কৰি থকা আছে বিশেষকৈ এতিয়া মোৰ চ পাচলিৰ ভিতৰত ৰঙালাও আৰু জাতিলাও দিছিলো ৰঙালাও উৎপাদন হৈ আছে ইতিমধ্যে বজাৰলৈ নি আছো বিক্ৰী কৰি থকা হৈছে তাৰপা জাতিলাও ফুলি ফুলিছে ফুলি পেলাই আৰম্ভ কৰিছে কলি আহিছে অঁ সেইখিনি আছে বৰ্তমান অঁ ভাল লাভ বুলি নহয় আৰু প্ৰফেচনেল নিচিনাকৈ নহয় আৰু এনে স্থানীয় গাঁৱৰ কৃষক হিচাপে কৰি থকা হয় সময় পালে আৰু তে অঁ হয় মূল্যটো পোৱা নোপোৱাটো মূল্যটোতো বুজাব নোৱাৰি কিন্তু এ কৰি ভাল লাগে আৰু দুই এপইচা যেতিয়া পোৱা যায় অঁ তেতিয়া ভাল লাগে আৰু এইটো বিচাৰো মনে কয় এদিন নিশ্চয় কৰিম বুলি ভাবি থৈছো আছে আছে মোৰ ছাগলী আছে পাঁচজনীমান ছাগলী লোকেল ছাগলী পাঁচজনীমান আছে ছাগলীও পুহিছোঁ তাৰপা আগফালে ফিছাৰী এটা আছে ফিছাৰীটো অলপ মাছ মেলিছোঁ পুহিছোঁ মাছটো মেলিছিলোঁ বাহু ৰৌ মা ৰৌ আছিলে তাৰপিছতে ধৰি লওক গ্ৰাছকাৰ্প আছিলে বিকেট আছিলে অঁ তে তেনেকুৱাই অলপ মিক্সকৈ মিলি সান মিহলি কৰি পিনে মেলিছিলোঁ অ' গৰম দিনত মান কল খেতিটো বাৰ মাহ হৈয়ে থাকে ফল খেতি মোৰ আছেই বা কলো কল খেতিও অলপ আছে জাহাজি কল ভিমকল জাতি কল চেনিকল এনেকুৱা তাৰপা কাঁচকল এইবিলাক আছে আৰু বিভিন্ন ধৰণৰ খেতি কোমোৰা সেইখিনি গৰম ছিজনত কৰিব পাৰি অমিতা খেতিও কৰি থাকিব পাৰি বাৰ মাহে ঠাণ্ডা দিনতকৈ গৰম দিনত ভাল হয় অঁ হয় হয় জৈৱিক সাৰ গৰু গোবৰ পচন সাৰ জাবৰ জোঁথৰ এইবিলাক দিয়ে বেছিকৈ কৰা হয় পদক্ষেপ মানে মই অনিষ্ট হ'লে নিজে যিখিনি মোচা পৰে বা কিবা হেৰি সেইখিনি চিঙি সাধাৰণতে পেলাই দিওঁ মই দৰৱ আজিলৈকে ৰাসায়নিক কীটনাশক ঔষধ মই ব্যৱহাৰ কৰি পোৱাই নাই গতিকে যি হয় মানে ভালে অকণমানে হওক নিচিনাকৈ এই তেনেকৈ তেনেকৈ কৰি থকা হয় বিশেষকৈ বেছিকৈ ঘৰত খাবলৈ বুলিয়ে কৰা হয় এই তেনেকৈ কৰি আছোঁ অঁ হয় হয় যিহেতু আমাৰ অসমখনে কৃষি প্ৰধান দেশ দেশ বুলিয়ে ক কৈছোঁ আমাৰ কৃষিভিত্তিক উৎসৱবিলাকো কৃষি আমাৰ ফেষ্টিভেলবিলাকো কৃষিভিত্তিক গতিকে কৃষি ক্ষেত্ৰতো আগবঢ়াই নিবলৈ নিশ্চয় ভাল হ'ব এই ক্ষেত্ৰত চৰকাৰেও পদক্ষেপ গ্ৰহণ কৰিলে ভাল হয় আৰু কৃষি নকৰিলেতো নহ'বই সকলো মানুহে সৰহভাগ গাঁৱৰ আ আশীৰ পৰা নব্বৈ শতাংশ মানুহেই কৃষি প্ৰধান গতিকে কৃষি ক্ষেত্ৰত ক'বলৈ গ'লে মানে যথেষ্ট সম্ভাৱনা আছে আৰু লাভাম্বিতও হ'ব কিন্তু এই ক্ষেত্ৰত সকলোৱে আগভাগ ল'ব লাগিব আৰু চৰকাৰেও এই ক্ষেত্ৰত উদ্যোগ ল'ব লাগিব সেইটোতো হয় আমাৰ কিছুমান আগৰ প্ৰজন্মই কিছুমান ভুল কৰি থৈ গ'ল আমাৰ নৱপ্ৰজন্মসকলক কেৱল পঢ়া পঢ়া শুনা বা চাকৰিৰ ক্ষেত্ৰত আগবাঢ়িবলৈ মানে অন অনবৰতে মানে ইন্সপায়াৰ কৰি থকাৰ নিচিনা হৈছিলে আৰু কৃষি ক্ষেত্ৰত মানে জড়িত হ'বলৈ বোকা পানী গচকিবলৈ খচিবলৈ বা আজি আজি প্ৰজন্মই সেই ক্ষেত্ৰত মানে নিদিয়ে মানে সেইটো কাৰণে কি হ'ল এই নতুন প্ৰজন্মবিলাকে কৃষি ক্ষেত্ৰত মানে অকমৰ অকণমানো মানে সদ ইচ্ছা নাইকিয়া হৈ গৈছে আৰু সেই সদ ইচ্ছাটো আকৌ পূৰণ কৰিবলৈ গ'লে আকৌ বহুত সময় লাগিব এতিয়া কিন্তু চৰকাৰে যদি উদ্যোগ লয় বা বাধ্য বাধকতামূলকভাৱে যদি কৃষিক হেৰি কৰা হয় তেতিয়া কিন্তু আকৌ প্ৰজন্মই আগবাঢ়ি আহিব খেতি কৰিবৰ কাৰণে আৰু চন পৰি যোৱা মাটিবোৰ মানে কি হ'ল সেইটো কাৰণে নতুন প্ৰজন্মই সেই দেউতাক ঢুকালে খেতি সামৰিলে আৰু সেই পুতেকেও সেই সামৰিলে নগৰমুখী চাকৰিমুখী কাৰণে আগবাঢ়ি গৈছে হয় ধন্যবাদ থাকিল আপোনালৈও